এতিয়া ক'ভিড হওতে আমি যেনেকৈ সচেতন হৈছোঁ তেনেকৈ ঠিক তেনেকৈ ক'ভিড নহওতে আমি তেনেকৈ ইমান সচেতন হ'ব নজানিছিলোঁ এতিয়া আমি গম পাইছোঁ যে খোৱাৰ আগত বা বনোৱাৰ আগত হাত মুখ ধুই ল'ব লাগে চাবোনেৰে ভালকৈ তাত তাৰ পাছতে আমি বনোৱা বা খোৱাৰ ব্যৱস্থা কৰিব লাগে তেনেকৈ ল'ৰা ছোৱালীখিনিকো আমি পৰিষ্কাৰ কৰি পৰিষ্কাৰক থ'ব লাগে ডাঙৰে জানো আমি পৰিষ্কাৰ থাকিবলৈ কেতিয়াবাতো ল'ৰা ছোৱালীয়ে নাজানে স্কুলৰপৰা আহিব বা খেল ক'ৰবাৰপৰা খেলি আহিব তেনেকৈ বস্তু দেখিলে ডাৰেক্ট খাবলৈ বিচাৰে বা খাব খায় তেনেকৈ মানে মাক বাপেকে নিজে সচেতন হ'ব লাগে হাত ভৰি ভালকৈ ধুৱাব লাগে ধুৱাই মেলি খোৱাব লাগে তেনেকৈ খোৱাই মেলি আমি থওঁ মানে আগতে ক'ভিড চলি থাকোঁতেই মানে তেতিয়া বহুত অসুবিধা হৈছিলে তেনেকৈ মানে দোকান বজাৰ নাপায় আমি মানে কেতিয়াবা খোলা থাকিলেও আমি একেদিন একেবাৰতে আমি সপ্তাহৰ বা সপ্তাহৰ বা দুই তিনিদিনৰ কাৰণে বজাৰ কৰি থওঁ আমি তেনেকৈ চেনিটাইজাৰ ব্যৱহাৰ কৰোঁ মাক্স ব্যৱহাৰ কৰোঁ ক'ৰবালৈ ফুৰিবলৈ গ'লেও আমি মাক্সখন হাতত থাকিবই বা চেনিটাইজাৰ হাতত থাকিবই তেনেকৈ বা ক'ৰবাত আজি বিয়া এখন ওলালেও আমি যাবলৈ অসুবিধা হয় বা ক'ৰবাত কিবা এটা ওলালেও আমি তেনেকৈ যোৱা নহয় ক'ভিডৰ কাৰণে ক'ভিড ক'ভিডৰ ক'ভিড যেতিয়াৰপৰা ওলালে তেতিয়াৰপৰা আমি ক'ৰবাত বিয়া বা সকাম আমি তেনেকৈ খাবলৈ যোৱা নহয় ঠিক তেনেকৈ আমি ল'ৰা ছোৱালীকো আমি তেনেকৈ দুই তিনিটাৰ লগত আমি খেলিবলৈ দিয়া নহয় আমি ঘৰতে বা কিবা ক'ৰবাতে আমি বস্তু খেলা বস্তু আনি দি ঘৰতে খেলিবলৈ দিওঁ ঘৰতে থাকিবলৈ দিওঁ ঘৰতে খোৱা বোৱা ব্যৱস্থা কৰি দিওঁ তেনেকৈও এতিয়াও মানে সচেতন আমি হওঁ আমাৰ ডাঙৰ এক্সেচাইজ কৰোঁ বা কাম বন কৰি হ'লেও তেনেকৈ নিজৰ দেহাটো আমি মানে যত্ন লওঁ ল'ৰা ছোৱালীকো তেনেকৈ আমি নিজেই যত্ন কৰোঁ বা তেনেকুৱা আমি যত্ন কৰোঁ আৰু তেনেকৈ ঠিক তেনেকৈ আমি এতিয়া মানে লকডাউনত আগতে আমি য'তে ত'তে আমি যাওঁ ক'ৰবাত সকাম এখন ওলালে বিয়া এখন ওলালেও আমি তেনেকৈ খাবলৈ যাওঁ মানে সেইবোৰ আমাৰ ক'ভিডৰ কাৰণে আমাৰ একো কথা আমি গম পোৱাই নাছিলোঁ তেনেকৈ আমি খাই বৈ ঘূৰি আহোঁ এতিয়া তেনেকৈ আমি ইমান যোৱা নহয় এতিয়া অলপ কমাৰ পিছতো আমি তেনেকৈ ঠিক তেনেকৈ আমি যোৱা নহয় আমি ক'ভিডৰ কাৰণে ভয়তে